হেল্ল' অঁ আপুনি ইলেক্ট্ৰিচিয়ান হয়নে অঁ এতিয়া ক'ত আছে আপুনি এই মোৰ স্কুলৰ মানে অফিচ ৰুমটো এই হেৰি কালি মানে অকণমান কাৰেণ্টৰ ছৰ্ট হ'ল হৈ পেলাই মোৰ এইবিলাক ফেন দুখন তাৰপিছত বৰ্ড দুখন এনেকৈ অলপ জ্বলি গ'ল তাকে আপোনাক মানুহ এজনে আপোনাৰ নাম্বাৰটো দিলে মানে সেইকাৰণে আপোনালে ফোন কৰিছিলোঁ আপুনি আহিব পাৰিব নি বাৰু কাইলৈ অ মানে মোৰ বৰ্ড দুখনে ফেন দুখনে এনেকৈ হেৰি লগাই দিব লাগিছিলে বস্তু পাতিকেইটা আপোনাৰ এনেই চিনাকি দোকানী আছিল নেকি বাৰু মই ৰাণা গাঁও ৰাণা গাঁও চিনি পাইছেনে ৰাণা গাঁও কওকচোন

বৰ্ড দুখন বৰ্ড দুখন আই ফেন দুখনে বৰ্ড দুখনে জ্বলি গ'ল জ্বলি গ'ল চ'দ হৈছিলে মানে কাৰেণ্টটো নাই আনা নাই আনা মই আপোনাৰ লগত পৰামৰ্শটো কৰি আনিম বুলি ভাবিছিলোঁ ক'ৰপা আনিব লাগিব ক'ত আনিলে ভাল হ'ব তেনেকুৱা মানে সুধিছোঁ আপোনাক মই এইবোৰ কিনি পোৱা নাই যে

ৰুমো ৰুমো অঁ পাওঁ পাওঁ

তেওঁৰ তাত বস্তুবোৰ ভাল পোৱা যাব জানো আৰু এই বিমান বুলি কোৱা ল'ৰা এজন আছিলে তেওঁৰ তাতে মই ল'ম বুলি ভাবিছিলোঁ বস্তুকেইটা মানে সেই বেলেগ এজনে ক'লে বিমানৰ তাতো পায় বুলি অঁ আপুনি মোক লগ কৰিব নেকি বাৰু বস্তুকেইটা ল'ব সময়ত এনেই পইচা পাতি কিমান খৰচ হ'ব বাৰু

ঠিক আছে ঠিক আছে মই বাৰু আজি দোকানলে গৈ পেলাই কথা বতৰা পাতি কিমান কি হয় আপোনাক মই জনাম তাৰপাছত আপুনি আহিব লগাই মেলি দিব পইচা পাতি আপোনাক কিলিয়াকে দিম খালি কামটো ভালকে কৰি দিব আও স্কুলৰ কথা নহয় অঁ ঠিক আছে বাৰু মই যিটো খৰচ হয় বিলটো বনাই দিব লাগিব ইস্কুলৰ কথা যে আপুনি লগত থাকিব ধৰি লওক কাম বন কৰা পাছত বস্তুকিটাও মই দোকানীৰ পৰা লিষ্ট ছিষ্ট লৈ ল'ম কিমান ক'ত হেৰি দাম লৈছে এইবিলাক লৈ আপোনাৰ কিমান হ'ল পেমেণ্ট দিব লাগে পাছত আপুনি ধৰি লওক বিলটো দিয়া পাছত আপুনি মোক কাগজ অকণত চহী কৰি থৈ যাব লাগিব ঠিক আছে ঠিকে ঠিক আছে অঁ কাইলৈ আগ